সেউজীয়া শাক পাচলি আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল লাই শাক পালেং শাক মানিমুনি ভেদাইলতা তাৰপিছত সৰিয়হ এইখিনি বস্তু আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল ভিটামিন আছে এইখিনি বস্তু আমি খাবই লাগে তিয়ঁহ তিয়ঁহো খাব লাগে তিয়ঁহ আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল কওঁ ব্ৰাহ্মী শাক ব্ৰাহ্মী শাক আমি খাব লাগে আৰু পঢ়া শুনা ল'ৰা ছোৱালী মন মগজুৰ কাৰণে ব্ৰাহ্মী শাক বহুত ভাল মাহটোত দুবাৰ হ'লেও ব্ৰাহ্মী শাক খাবই লাগে আমি সৰিয়হ সৰিহটো বহুত আমাৰ স্বাস্থ্যৰ কাৰণে ভাল আকৌ কলডিল কলডিল খাব লাগে কলডিল যাৰ তেজ কম লোৰ পেচাৰ সেই তেনেকুৱা মানুহেও কলডিল খাব লাগে কলডিলো বহুত উপকাৰী বস্তু তাৰপৰা তিয়ঁহ তিয়ঁহতো গৰমত খাব লাগে তেওঁৰ গৰমত বহুত ভাল বস্তু তাৰপিছত আকৌ হেৰি সৰিয়হ শাক সৰিয়হ শাকো খাব লাগে তাৰপিছত আকৌ কয় কল পচলা কল পচলা আমি খাব লাগে বহুত বেমাৰ কাৰণেও আমাৰ ভাল কল পচলা আমি বন শাক প্ৰায়ে মানুহে আমি বন শাক খাবই লাগে কচু কচু ঢেঁকীয়া সেইবোৰ আমি তুলি আনি খাব লাগে এইবোৰ শাক বহুত আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল কচু ঢেঁকীয়া কচুৱে তেজ চাফা কৰে ভেদাইলতা ভেদাইলতাও পেট মোৰ ভাল কৰে ঢেঁকীয়া শাক ঢেঁকীয়া শাকো খাব লাগে আমি ঢেঁকীয়া শাকেও বহুত স্বাস্থ্য ভাল কৰে সেউজীয়া শাক পাচলি আমি খাবই লাগে অকল যে দাইল আলু মাছ মাংসতে ভিটামিন আছে সেইটো নহয় মাছ মাংসতকৈও আমি সেউজীয়া শাক পাচলিহে খাব লাগে শাক পাচলি সেউজীয়া শাক পাচলিত বহুত ভিটামিন আছে তিতা কেৰেলা তিতা কেৰেলাটো বহুত ভিটামিন আছে খাব লাগে আমি সেউজীয়া শাক পাচলি বহুত মানুহে নাখায় সেউজীয়া শাক পাচলি সেউজীয়া শাক পাচলি খাব লাগে আৰু ইয়াকে এইখিনিয়ে হৈছিলে আৰু সেউজীয়া শাক পাচলি হেৰি এয়াই আৰু